অঁ মই তাৰমানে ছোৱালী অৱস্থাৰ পৰাই কাটিং ফাৰ্ষ্টতে শিকিছিলোঁ তাতে মই গোঠা হেৰিটো শিকিছোঁ তেতিয়া সেইটো কামেই মই এতিয়া লাহে লাহে মই চাদৰ গুঠি আছোঁ মই এনে গোঁঠা আৰু মলৰ ফুল তোলা এইবিলাক কাম কৰি আছোঁ আৰু এতিয়া কৰি মোৰো ভাল লাগে মোৰো ল'ৰা ছোৱালী দুজনী এটা ল'ৰা এটা ছোৱালী মই তেওঁলোককো পঢ়াৰ কাৰণে অলপমান কাপোৰ গুঠা বস্তু এইখিনিৰ কাৰণে মই অলপ সহায় কৰিব পাৰোঁ স্কুলৰ কাৰণে অলপমান হয় ক'বাৰ মোৰো টাইমটো যায় যে মই ঘৰখনৰ লাহে লাহে কামো কৰি থাকোঁ সময় পালে মই কাপোৰখিনি বা গোঁঠা কাম কৰোঁ ৰুমালৰ ফুল তোলা কাম কৰোঁ আৰু কোনোবা কোনোবা মানুহে মোক দিয়ে তেওঁৰটো গুঠো আৰু মই তাৰোপৰি মই এইটো ঊলৰ কাম কৰিও থাকোঁ তাৰোপৰি মই এইটো এইটো কিবা কিবি পুতলা এইটো বনাও গোঁঠা কামো কৰোঁ তাৰোপৰি এনেকৈ কৰি থাকোঁ আৰু টাইমটো মোৰো এনেকৈ গুচি যায় তাৰোপৰি এনেকৈ কোনোবা কোনোবা ব মোক গুঠিব দিয়ে মই গুঠি দিওঁ মই এনেকুৱা চ হেৰি কৰি দিওঁ মই চাদৰ গুঠি দি দিওঁ এনেকৈ মই অলপমান উপয্য হয় পইচা পালে মই তেতিয়া ল'ৰা ছোৱালীৰ অলপ খৰচ ওলায় এনেকৈ কৰি থাকোঁ মোৰ মালিকো ব্যৱসায় কৰে তেওঁ ব্যৱসায়ৰ কাৰণে অকলে মালিকে চলিবৰ কাৰণেও দিগদাৰ হয় মই ল'ৰা ছোৱালী খৰচটো দিবৰ কাৰণে মই নিজে উপাৰ্জন কৰি পেলে অলপ অলপ দিব পাৰিলে মোৰো সহায় হয় সেই কাৰণে এইখিনি কাম কৰি থাকোঁ আৰু ম তাৰে মাজতে কাপোৰো মই চিলাওঁ সৰু সুৰা কিবা কিবি এনেকৈ চিলাই কিনে মোৰ ভাল লাগে আৰু আৰু মোক কোনোবা কিবা চিলাই দিব দিলে মই চিলাইও দিওঁ দিলে নিজৰো নিজৰো এটা হে হেৰি অভিজ্ঞতা হয় তাৰোপৰি চিলাইও ভাল লাগে এনেকৈ কৰি আছোঁ আৰু কৰি ফালে আছে কোনোবা কোনোবাই দিলে চিলাই দিওঁ তাৰোপৰি কুৰ্চাৰ কামো কৰোঁ মই কুৰ্চা ফুল তোলোঁ ফুল কুৰ্চা কাম কৰি কিনে কিছুমানক মই ঘৰতো ব ইউজ কৰা ব্যৱহাৰ কৰা যায় তাৰোপৰি আৰু কোনোবা কোনোবা লাগিলে বিক্ৰী কৰি দিওঁ মই কুৰ্চাৰ কাম এইবিলাক কৰোঁ আৰু কোনোবা কোনোবা এনেকুৱা কৰো আৰু মই এইফালে ম ব্লাউজো চিলাওঁ ব্লাউজ চিলাওঁ মেখেলা চিলাওঁ এইফালে এনেকৈ চিলাওঁ চিলাই কিনে স্কুল খৰচাটো কিবা কিবি ওলাওঁ ঘৰৰ বহুত কিবা কিবি লাগি থাকে এইটো খৰচ ওলাই থাকোঁ আৰু এইটো কাৰণে মই ভাবিছোঁ এইটো কাৰণে ভালো মোৰো ভাল লাগে মই এনেই থকাতকৈ মই কিবা এটা কাম কৰিব পাৰিছোঁ মই মালিকক উপাৰ্য দিব পাৰিছোঁ দুই পইচা আমাৰ সহায় কৰিব পাৰিছোঁ তা সেইকাৰণে মোৰো ভাল লাগে সেইটো কাৰণে মই এনেকৈ কৰি থাকোঁ আৰু স দুই এটা মানুহ কিবা কিবি চিলোৱা দিলে এইটো চিলাই দি দিওঁ বা হেৰি কৰি দিওঁ বা মোক ফুল তুলি দিব দিলেও মই তুলি দিওঁ এনেকুৱা টেবল ক্লথবিলাকত মই ফুল তোলোঁ মিচিঙে মানে কিবাকৈ এনেকৈ কষ্ট কৰিম এইফালেই ভাল মাজে সময়ে শালৰো কাম কৰা যায় গামোচা বোৱা যায় এইফালে চাদৰ এনেকৈ বুই কিনে মই এনেকৈ বিক্ৰী কৰোঁ কোনোবা খুজিলে এনেকৈ বিক্ৰী কৰি কিনে মই বেচোঁ বেচাৰ পিছত মই নিজৰ হাত খৰচ ওলাই কিনে এনেকৈ আৰু ল ঘৰখনৰ কাৰণে অলপমান হেৰি হয় আৰু এইটো কাৰণেটো কৰি থাকোঁ মোৰো নিজকো তা ঘৰখনৰ কামতো হেৰি হ'ল আৰু তাৰোপৰি মোৰো হা এনে থকাতকৈ মই কামটো ব্যৱহাৰ কৰি থাকিলোঁ এইটো শিকি থাকিলোঁ মোৰো চৰ্চা হৈ থাকিল মোৰো ভাল লাগিল সেইটো কাৰণে আৰু মোৰো ভাল লাগে আৰু সেই তাকে আৰু কৰি আছোঁ আৰু আৰু তাৰোপৰি কোনোবাই কোনোবাই যে ব্লাউজ চিলাব দিয়ে চিলাই দিওঁ তাৰোপৰি মেখেলা চিলাই দিওঁ এনেকৈ আৰু বা চাদৰ গুঠি দিওঁ বা আমাৰতো আমাৰতো অসমীয়া মানুহখিনিতো পাট মুগাৰ কাপোৰ এইবিলাক চিলোৱা গোঁঠা কাম এইবিলাক আমি কৰিয়ে থাকোঁ তাৰোপৰি এনেকুৱা ছুৱেটাৰ তুৱেটাৰ মই গুঠোঁ মাজে সময়ে ছুৱেটাৰো গুঠো এনেকা মাফলাৰ এইবিলাক গুঠি কেনে ঊলৰ মোজা টেবল ক্লথ এইবিলাক এনেকৈ কৰি কৰি কৰি থাকোঁ আৰু লাহে লাহে নিজৰো টাইমটো যায় আৰু ল'ৰা ছোৱালীৰ লগতো ব্যস্ত হৈ থাকোঁ মই কামখিনিও কৰোঁ আৰু এনেকুৱা আৰু হেৰি কৰ আৰু গোঁঠা কামখিনি কৰি মোৰো ভাল লাগে বা মই নিজৰ পিনা উৰাখিনি মই নিজে গুঠি লওঁ আৰু দুই এজনক মানুহক দিলে গুঠিব গুঠিব দিলে মই খুজিলে ভাল ভালো লাগে এইটো কাৰণে আৰু মই গুঠি থাকোঁ আৰু কিছুমান সৰু সুৰা কাম কৰি দিওঁ আৰু কিছুমান ল'ৰা ছোৱালীৰো কিছুমান বা সৰু সুৰা চাৰ্ট তাতগিলা বা চিলা তিলা কামখিনিও মই কৰোঁ মই এনেই নাথাকোঁ আৰু ব্যস্ত হৈ থাকোঁ কাম এনেকুৱা চদৰ তাদৰ এইবিলাক কুৰ্তা কুৰ্তা এইবিলাক চিলাম বা মানে এনেকুৱা চাদৰ গুঠা কাম কৰোঁ বা এনেকুৱা বা মাজে সময় মই গামোচাবিলাক পাটৰ গামোচা এইবিলাকো গোঁঠা কাম কৰোঁ বা হেৰি কৰোঁ কৰি থাকোঁ আৰু